বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে অপৰ্যাপ্ত সহায়ৰ সমস্যাটো শিক্ষা ব্যৱস্থাই বিভিন্ন স্কলাৰশ্বিপ আৰু তাৰ লগতে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ স্কীমৰ জৰিয়তে সহায় কৰি আহিছে আৰু তাৰ লগতে তেওঁলোকৰ বাবে

কোনো পৰীক্ষাত স্থান সংৰক্ষণ কৰিছে যিয়ে তেওঁলোকক চাকৰি পোৱাৰ ক্ষেত্ৰত সহায় কৰিছে বিশেষভাৱে সক্ষম শিক্ষাৰ্থী অন্ধ বধিৰ শিক্ষাৰ্থীৰ বাবে স্কুল অসমত ইমান বেছি নাই আমি চৰকাৰক অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে অধিক পৰিমাণে এনেধৰণৰ স্কুল খুলিব লাগে আৰু তেওঁলোকক এই স্কুলত পঢ়াবৰ বাবে উৎসাহিত কৰিব লাগে ধন্যবাদ